খেলৰ প্ৰতি সৰুৰ পৰাই আগ্ৰহী মই খুব কম বয়সৰ পৰাই কেৰম বৰ্ড খেলিছোঁ বন্ধু লগত আৰু প্ৰতিযোগিতামূলক খেলাও খেলিছোঁ কেৰমত আৰু মই সেইবিলাকত জয়ী হৈছোঁ আৰু মাজে মাজে ফুটবল খেলিছিলোঁ ভলীবলো খেলিছিলোঁ আমাৰ যিবিলাক গাঁৱৰ পৰিৱেশত সহজতে পোৱা খেল আছিল এইবিলাকেই আছিল তাৰপাছত এতিয়া অৱসৰী জীৱন যাপন কৰাৰ কাৰণে জ্যেষ্ঠ নাগৰিক সংস্থাৰ জৰিয়তে কেৰম খেলা হয় ভলী ফুটবল খেলাও হয় আৰু সেই কেৰমত মই যোৱাবাৰ দ্বিতীয় পুৰস্কাৰ পাইছোঁ অৰ্থাৎ ৰাণাৰ্ছআপ হৈছিল এইবাৰ চেম্পিয়নৰ সন্মান লাভ কৰিছোঁ আৰু মই বিশেষকৈ মোৰ খেলৰ লগৰীয়াবোৰ মোৰ ওপ মোৰ লগত সহযোগিতা কৰা বা মোৰ বিৰোধ বিৰুদ্ধে খেলা সকলৰ বয়সৰ কোনো নিৰ্ণয় নায় মোতকে বহুত চিনিয়ৰসকলৰ লগতো সৰুৰ পাই খেলিছোঁ আৰু জুনিয়ৰসকলৰ লগতো মই সৰুৰ পাই খেলিছোঁ আৰু খেলি এতিয়া আনন্দ লাভ কৰোঁ এয়াই মোৰ খেলৰ প্ৰতি ৰাপ